ইয়াৰ সমৃদ্ধ সাংস্কৃতিক বৈচিত্ৰ্যতাৰ সৈতে বিভিন্ন জনজাতিগত সমাজৰ আৱাস ইয়াৰ পৰা উদ্ভৱ হোৱা কিছু প্ৰধান জনজাতিগত কলা হৈছে বাঁহ আৰু কলা অসমৰ আদি জনগণ বিশেষকৈ বড়ো আৰু আন জনজাতিসমূহ সূক্ষ্ম বাঁহ আৰু সামগ্ৰীৰ সৃষ্টি কৰাত দক্ষ

টোকাৰী মাদুৰ আসন সামগ্ৰীৰ অন্তৰ্ভুক্ত যি ব্যৱহাৰ আৰু কলাৰ মিশ্ৰণ বস্ত্ৰ বুনা মুগা আৰু এৰী অসমৰ জনজাতীয় সমাজসমূহ যেনে মিচিং আৰু কাৰ্বি হস্ত বনা বস্ত্ৰৰ বাবে পৰিচিত মুগা আৰু এৰী পৰা সৃষ্টি বস্ত্ৰ এই বস্ত্ৰসমূহৰ ওপৰত পৰম্পৰাগত ৰূপচিত্ৰ থাকে যাৰ সাংস্কৃতিক অৰ্থ আছে পীঠ কলা গছৰ পীঠৰ পৰা সৃষ্টি কৰা এই কলা অসমৰ জনজাতিসমূহৰ মাজত প্ৰচলিত কলাবিধে এই সামগ্ৰীৰ পৰা সূক্ষ্ম প্ৰতিমূৰ্তি মুখাৱয়ৰ আৰু বিভিন্ন বস্তু নিৰ্মাণ কৰে মুখা নিৰ্মাণ অসমৰ জনজাতিসমূহ বিশেষকৈ বড়ো আৰু ডিমাচাসকলে পৰম্পৰাগত মুখা নিৰ্মাণ কৰে যিবোৰ বিহু আৰু বিভিন্ন লোকনৃত্য আৰু উৎসৱত ব্যৱহৃত হয় এই কলাসমূহ সংৰক্ষণ কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হয় জনজাতীয় সমাজসমূহ পৰম্পৰাৰ মাধ্যমে আৰু মৌখিক পৰম্পৰাৰ দ্বাৰা এক প্ৰজন্মৰ পৰা আন প্ৰজন্মলৈ কলাৰ কৌশল চৰকাৰী আৰু অচৰকাৰী সংস্থাই পৰীক্ষণ মঞ্চ আৰু আৰ্থিক সহায় প্ৰদান কৰে প্ৰদৰ্শনী মেলা আৰু নাগৰিক বজাৰৰ সৈতে সহযোগিতাৰ মাধ্যমে এই কলাসমূহ স্থিতিশীল থাকে লগতে কিছু জনজাতীয় সমাজে কাৰ্যশালা আৰু সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰি এই কলাসমূহ সজীৱ ৰাখে